শৈশৱ কালত কটোৱা প্ৰতিটো সময় মোৰ বাবে এক স্মৃতি হৈ ৰৈ গৈছে তাৰে ভিতৰত মই মোৰ শৈশৱকালৰ লগৰবোৰৰ লগত কৰা খেলা ধূলা উৎপাত স্কুললৈ লগতে যোৱা বিহু মৰা খানা খোৱা বৰশী বোৱা তাৰ পৰা জোলনা খেলা আদি বহুতকেইটা খেল তাহাতৰ লগত খেলো আগতে সিহতঁৰ লগত কটোৱা প্ৰত্যেকটো স্মৃতিয়ে মোৰ বাবে এক চিৰ স্মৃতি হৈ ৰ'ব এই সময়খিনি মোৰ বাবে আটাইতকৈ বিশেষ আছিল কাৰণ সেইখিনি সময় আকৌ ঘূৰাই নাপাওঁ এতিয়াটো আগৰ লগৰ হিচাপে প্ৰায় ভাগ লগেই নোপোৱা হ'লোঁ সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল কিছুমানে বেলেগত পঢ়িবলৈ গ'ল এতিয়া ময়ো এইপিনে ইয়াত পঢ়িছোঁ চব বেলেগ বেলেগ হৈ গ'ল কিন্তু আগৰ ল'ৰালি কালটো যাতে এতিয়াতো ঘূৰাই নাপাওঁ কিন্তু আগৰ স্মৃতিবোৰ পাহৰিব নোৱাৰা এক বিশেষ আছিলে সেয়ে এইখিনি সময় সদায় মোৰ বাবে বিশেষ হৈ ৰ'ব